মই সাধাৰণতে নৃত্য বিহু নৃত্য কৰি ভালপাওঁ আৰু মই বেছিভাগে বিহু নৃত্যই কৰোঁ ৰাজহুৱা স্থানত মই বিহু ৰাজহুৱা স্থানত মই নৃত্য কৰোঁ যেনেধৰণৰ স্কুলত আগতে বা এতিয়া কলেজত বা কেতিয়াবা গাঁৱতেই নৃত্য প্ৰতিযোগিতা উদযাপন কৰিলে মই তাত ভাগ লওঁ তেনেধৰণে মই ৰাজহুৱা স্থানত নৃত্য কৰোঁ আৰু মোৰ ভাল লাগে তেনেধৰণৰ জেগাত মই ভাগ লৈ মোৰ ভাল লাগে আৰু তাৰ অভিজ্ঞতা হিচাপে এইটোৱেই ক'ব বিচাৰোঁ প্ৰথমতে মোৰ একেবাৰেই মই লাজ কৰিছিলোঁ ভয় কৰিছিলোঁ বহুত মানুহৰ আগত নৃত্য কৰিবৰ কাৰণে পাচলৈ পাচলৈ যেতিয়া মই স্কুলত প্ৰথমবাৰৰ বাবে মোৰ লগৰ ছোৱালীৰ লগত লগ হৈ নৃত্য কৰিছিলোঁ সিহঁতৰ লগত তেতিয়াৰপৰা মোৰ অলপ ভয় বা লাজটো কমি গ'ল আৰু লাহে লাহে মই তেনেকৈ প্ৰথমতে মোৰ স্কুলৰ টিচাৰসকলৰ লগত তাৰ পিছতে মোৰ কলেজৰ টিচাৰসকলৰ আগত আৰু তাৰ পিছতে মই মোৰ গাঁৱৰ মানুহৰ আগত বা মোৰ ঘৰৰ সকলো সদস্যৰ আগত মই নৃত্য কৰিবৰ কাৰণে

নৃত্য কৰিব পৰা হ'লোঁ আৰু সেয়াই হৈছে মোৰ চবতকৈ ডাঙৰ অভিজ্ঞতা বুলি ক'বলৈ মানে প্ৰথমতে লাজ আৰু ভয় দুয়োটা আছিলে এতিয়া তেনে লাজ আৰু ভয় মোৰ নাই আৰু তেনেধৰণে মই মোৰ অভিজ্ঞতা হিচাপে সেইখিনিয়ে ক'ব বিচাৰোঁ আৰু মই বিশেষকৈ বিহু নৃত্য কৰিয়ে মই বেছি ভালপাওঁ আৰু বেলেগ জনগোষ্ঠীৰ নৃত্য কৰিও মই ভাল পাওঁ যেনেকৈ মানে ধৰক মিচিং বা বড়ো তেওঁলোকৰ নৃত্য গুমৰাগ বুলি কয় বা কেতিয়াবা মই সত্ৰীয়া নৃত্যও কৰোঁ আৰু মই সত্ৰীয়া নৃত্য কৰিও মই বেছি ভালপাওঁ এনেধৰণেৰে মোৰ অভিজ্ঞতা হৈছিলে আৰু মই বেছিভাগ বিহু নৃত্যই কৰোঁ